অ' চুমী এই কথা এটা আছিলে নহয় এই আমাৰ টাউনত যে এইবাৰ কেন্দ্ৰীয়ত যে ৰঙালী বিহু হ'ব যে যাবি নেকি তই তাকে মোৰ এতিয়া যাবলৈ ইমান ব্যৱস্থাও নাই নহয় কাৰণ মানে আমাৰ ইয়াৰপৰা দূৰ হয় ন' তই জানয়েই দেখোন কিবা এটা ব্যৱস্থা কৰিব পৰাহেতেন

অ' তেনেকৈ ভাল হ'ব দেখোন অ অ তাত এনেই অ বজাত ন' তই কি পিন্ধিবি

অ ভালেই হ'ব দে মই তোলৈ কাপোৰ লৈ আহিম অ অ

অ অ হ'ব দে অ অ ঐ কোন আহিব গম পাওঁ নেকি বাৰু এইবিলাক গান গাবলৈ অ' বৰ ভাল কথা তেতিয়াহ'লে ইবাৰ চোৱা নহ'ল এইবাৰ চাম তেতিয়াহ'লে

হ'ব ৰাখিছোঁ দে মই যাম বাৰু